মনোৰঞ্জনৰ উদ্য়োগত ক্ৰীড়াই কিমান ধৰণৰ ভূমিকা পালন কৰিছে ইয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত ডাঙৰ এখন কিতাপৰ নিচিনা হ'ব যিহেতু মই এজন ক্ৰীড়া প্ৰেমিক লগতে মোৰ প্ৰিয় খেল হৈছে আপোনাৰ ক্ৰিকেট না ক্ৰিকেটৰে ক্ষেত্ৰত হওক আপোনাৰ ক্ৰিকেটটো আপোনাৰ মনোৰঞ্জনো হয় লগতে ভাৰতবৰ্ষত ক্ৰিকেটটো মানে এটা ফেষ্টিভেল টাইপত উদযাপন কৰা হয় মানে গম পাইছে ফেষ্টিভেল টাইপৰ উদযাপন কৰা হয় ত' লগতে ক্ৰিকেটৰ হয় আইপিএল আইপিএলটো হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যিটো নেকি ভাৰতৰ বহুত মানে বেলেগ যিমান ডাঙৰ উৎসৱ হয় সিমানেই এইটো মানে প্ৰাধান্য় দিয়া হয় ত' আইপিএলটো ক্ৰিকেটৰ ক্ষেত্ৰত কি হয় বহু মানুহ একেলগে মিলে লগতে ক্ৰিকেটৰ ক্ৰিকেট খেলিলে আপোনাৰ মনৰ যি যি যি ধাৰণা আছে ন বেয়া ধাৰণা বা ভাল ধাৰণাই হওঁক সেইবোৰ সকলোবোৰ আঁতৰি যায় মানে ত' মনোৰঞ্জন ধুনীয়াকৈ মিলা প্ৰীতিৰে মিলা প্ৰীতি গঢ়ে গম পাইছে ক্ৰিকেট খেলিলে আপোনাৰ মাজত এটা সংযোগ ইউনীটি বাঢ়ে ইউনীটি সঁচা কথা কবলৈ গ'লে ক্ৰিকেট খেলিলে আপোনাৰ ইউনীটি বাঢ়ে ক্ৰিকেট বুলিয়েই নহয় যিকোনো খেল যেতিয়া আপুনি যুটীয়াভাৱে খেলিব ন তেতিয়া মানে আপোনাৰ মাজতে ইউনীটি আৰু এটা ইউনীটি এটা বাঢ়ে আৰু ক্ৰিকেটৰ কিছুমান কথা আছে আৰু ক্ৰিকেটৰ ভাৰতবৰ্ষৰ ক্ৰিকেটাৰ কিছুমান আছে যিবিলাকে নেকি যিবিলাকৰ কাহিনীয়ে মানে যিবিলাকৰ সিহঁতৰ কাহিনীয়ে সকলোকে মানে আগবাঢ়ি যাবৰ কাৰণে মটিভেট কৰে আপুনি এটা চাবলৈ গ'লে আপুনি এতিয়া বীৰেন্দ্ৰ ছেহৱাগ আপুনি এতিয়া চাবলৈ গ'লে উমেশ যাদৱৰ বিষয়ে চাব পাৰে যিটো বয়সত কয় নেকি মানুহে যে যিটো বয়সত মানুহে ডেবিউ কৰে অৰ্থাৎ ক্ৰিকেট খেলত ডেবিউ কৰে সেইটো বয়সত উমেশ যাদৱে প্ৰথমটো লেডাৰ বল টাছ কৰিছিল বা ওঠৰ বছৰ বয়সত উমেশ যাদৱে প্ৰথমটো লেডাৰ বল টাছ কৰিছিল উমেশ যাদৱ বহুত দুখীয়া এটা পৰিয়ালৰ পৰা আহিছিল ওঠৰ বছৰত যেতিয়া তেখেতে প্ৰথম ক্ৰিকেট বলটো চুইছিল তেতিয়া মানে তেওঁ একো গম নাপায় যিমানে ৰ'দ হওক বা যিমানে ঠাণ্ডা হওক যিমানে ৰ'দ হওক একো কথা নাই মুঠতে দৌৰিব লাগে আৰু বল মাৰিব লাগে এনেকে কৰি যেনেকে বলটো মাৰিব লাগে আৰু এজন মানুহৰ কথা ক'ব পাৰি সেইজন মানুহ মানে গোটেই পৃথিৱী বিখ্য়াত সেইজন হৈছে উমৰাণ মালিক হয় হয় উমৰাণ মালিক কাশ্মীৰৰ বেগী বেগী বলাৰ উমৰাণ মালিক উমৰাণ মালিক ইমানেই বেগী বলাৰ ন যিটো মানে সিহঁতৰ পৃথিৱীৰ প্ৰায় বেটচমেনেই তেখেতলৈ ভয় খাব খোৱা হৈছে উমৰাণ মালিকে যেতিয়া প্ৰথমটো বল মাৰিছিল সঁচা কথা ক'বলৈ গ'লে উমৰাণ মালিকে কোনো ধৰণৰ ভাল শিক্ষা তেখেতে গ্ৰহণ কৰা নাছিল উমৰাণ মালিকে যেতিয়া প্ৰথমটো উমৰাণ মালিকে যেতিয়া আণ্ডাৰ নাইণ্টিন আণ্ডাৰ নাইণ্টিন ট্ৰায়েল দিব গৈছিল তেতিয়া মানে কৈছিল তুমি ক্লাৱ খেলানে কি খেলা তেতিয়া উমৰাণ মালিকে কৈছিল নাই মই সেইবিলাক একো নেখেলোঁ তেতিয়া তেওঁক লগে লগে ৰীজেক্ট কৰিছিল তাৰপা যেতিয়া উমৰাণ মালিকক প্ৰথমটো বল মাৰিব দিয়া হৈছিলে ন বহুত কষ্ট কৰাৰ পাছত তেখেতে প্ৰথমটো বল মাৰিবলে সক্ষম হৈছিল মানে পাৰ্মিশ্বন দিছে আৰু প্ৰথমটো বলেই যিটো মাৰিছে সেইটোৱে মানে বাউন্সাৰ মাৰিছে সেইটো বাউন্সাৰ মাৰিছে লগে লগে কীপাৰৰ ওপৰেদি গৈ ফ'ৰ হৈ গৈছে ত' তেতিয়া তেতিয়া এম্পায়াৰজনে কৈছে ল'ৰাটো ক'ৰবাত ইণ্টাৰনেচনেল খেলি অহা নেকি বোলে বুলি মানে কৈছিলে আৰু এজন বেটচমেনৰ বিষয়ে মই ক'বলৈ গৈ বিচাৰিছোঁ সেইজন হৈছে স্পীড ষ্টিভ ষ্টিভ ষ্মিথ হয় তেখেত হৈছে অষ্ট্ৰেলিয়াৰ বৰ্তমান অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেটাৰ তেখেতে ডে ইণ্টাৰনেচনেল ডেবি তেখেতে ইণ্টাৰনেচনেল ডেবিউ কৰিছিলে এজন অফ স্পীনাৰছ স্বৰূপে কিন্তু বৰ্তমান তেখেত হৈছে পৃথিৱীৰ সকলোতকৈ ভাল নম্বৰ ওৱান টেষ্ট বেটচমেন